হয় আমাৰ গাঁৱৰ স্কুলসমূহত শৌচাগাৰ খোৱাপানী কিতাপ ডেক্স বেঞ্চ খাদ্য যোগানৰ ধৰা ধৰাৰ ব্যৱস্থা বৰ্তমান বহু পৰিমানে উন্নত হ'বলৈ ধৰিছে স্কুলসমূহত বিভিন্ন ধৰণৰ বাৰত বিভিন্ন ধৰণৰ খাদ্যসামগ্ৰী প্ৰদান কৰা হয় এই ধৰক ডিম খিচিৰি দালি আদি পুষ্টিকৰ খাদ্যসমূহ প্ৰদান কৰা হয় ঠিক সেইদৰে শৌচাগাৰসমূহ পকীকৈ বনাই দিছে সেইসমূহত পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবৰ বাবে পানী যোগান আঁচনিৰ ব্যৱস্থা কৰিছে সেইসমূহ ঠিক সেইদৰে সেইসমূহ ভালদৰে ৰাখিবৰ বাবে চাফাই কৰ্মীৰ ব্যৱস্থা কৰিছে বৰ্তমান চৰকাৰে আমাৰ গাঁৱৰ বিদ্যালয়সমূহত ডেস্ক বেঞ্চসমূহ নতুনকৈ মেৰামতি কৰি দিছে কিন্তু খাদ্যভাসসমূহ পৰিষ্কাৰ পৰিচন্নকৈ ৰাখিবলৈ এই ধৰক বাকেটজাতীয় সামগ্ৰী যি যাৰ দ্বাৰা আমি সেইসমূহ ঢাকোন দি ৰাখিব পাৰোঁ পোক পতংগ বা আদি পৰাৰ সম্ভাৱনা নাথাকে আৰু ধৰক কিতাপ কিতাপসমূহ বৰ্তমান আজিকালি চৰকাৰী দিছে ছাত্ৰ ছাত্ৰীসমূহক সেইসমূহ বহু উন্নতমানৰ হৈছে যাৰফলত ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ পৰিসৰৰ সংখ্যা বৃদ্ধি পাইছে বৰ্তমান শিক্ষিত হাৰৰ সংখ্যা বহু পৰিমানে বৃদ্ধি পাবলৈ ধৰিছে